অঁ কওক বাইদেউ হেল্ল' অঁ হয় অঁ মই আশা বাইদেউ হয় অঁ অঁ কওক

অঁ স্বাস্থ্য বিষয়ে অঁ স্বাস্থ্য বিষয়ে স্বাস্থ্য বিষয়ে আমাৰ স্কুলৰ হেৰি আশাকৰ্মী বাইদেউ স্কুল আপুনি আহিছে নহয় স্কুল জনো অহা নাই অঁ স্বাস্থ্য বিশেষকৈ ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী এতিয়া আপুনি স্কুলত জানিছেই দেখোন যিমান এতিয়া গাঁওখনত যিমানখিনি ল'ৰা ছোৱালী থাকে চাৰ্ভে কৰিছোঁ আমি এতিয়া খোৱা মেলা আমাক এতিয়া চৰকাৰে কিমানখিনি দিয়ে আপোনাৰ ধৰকচোন এই যিমানখিনি ল'ৰা ছোৱালীৰ কাৰণে আপোনাৰ দিয়ে আমি যিমানখিনি চাৰ্ভে কৰোঁ সিমানখিনি চাৰ্ভে কৰাৰ পাছত ল'ৰা ছোৱালী যিমানখিনি ধেৰিলে ল'ৰা ছোৱালী নাহেই দেখোন কিছুমানে এতিয়া মাতি মাতি ঘৰৰপৰা আনিবলগীয়া হয় তেওঁলোকে এতিয়া স্বাস্থ্য বিষয়ে ক'বলৈ আমাৰ এতিয়া এনেকুৱা হয় ল'ৰা ছোৱালীক এতিয়া যিখিনি বস্তু আপোনাৰ খোৱাবলৈ ডাঙৰ হওক সৰু সৰু সৰু ল'ৰা ছোৱালীক আমিতো খোৱাৰ প্ৰতি যত্ন ল'লেহে তেওঁলোকৰ স্বাস্থ্যটো ভাল হ'ব হয়নে নাই আৰু খোৱাৰ প্ৰতি যত্ন যত্নয়েতো ল'ব লাগিব তেতিয়া সৰু ল'ৰা ছোৱালী এতিয়া আমি ঠাণ্ডা বস্তু খোৱাব নোৱাৰিম তেওঁলোকক এতিয়া গৰম বস্তু এটা খোৱাব লাগিব আৰু ঢিলা বস্তু খোৱাব লাগিব সিহঁতৰ লেটিন পায়খানাৰ কাৰণে আমি চিন্তা কৰিব লাগিব তেতিয়া ল'ৰা ছোৱালীখিনি স্বাস্থ্যটো ভাল হ'ব এতিয়া আমাৰ ডাঙৰ মানুহৰ স্বাস্থ্য ভাল হ'ব কাৰণেতো আমাৰ স্বাস্থ্যখিনি আমি নিজে যত্ন ল'ব লাগিব নহয় জানো যত্ন এইটো কাৰণে ল'ব লাগিব আমি এতিয়া যদি আমাৰ এতিয়া হৈ আহিছে আপুনি ৰাতিপুৱা সোনকালে উঠি যদি আপুনি কথাটো কৈছোঁ আমি চাৰিটা বজাত উঠিব নোৱাৰিম পাঁচটা বজাত উঠিও য'ত নেকি আমি আধা ঘণ্টা এঘণ্টা যদি আমি ডেইলি খোজকাঢ়িবলৈ যাওঁ আহি আপুনি যদি এগিলাচ নেমু পানী দি হেৰি কৰি যদি আপোনাৰ খোৱা হয় খালে আপোনাৰ সেইখিনি আপোনাৰ প্ৰাস্ৰাৱটোও ক্লিয়াৰ হয় মুখৰ স্কিনটোও ঠিক হ'ব ভৰি হাত কুটকুটনিৰ বিষটোও কমিব তাৰ পিছত আপোনাৰ চাহ ফাহ আপুনি কিবা এটা খালে খোৱাৰ পাছত আপোনাৰ গাখীৰ চাহটো খাব নালাগে লগে লগে তেতিয়া আমাৰ স্বাস্থ্যটো ঠিক থাকিব চুগাৰেও নাপায় আপোনাৰ প্ৰেচাৰ চুগাৰ এইখিনিও কণ্ট্ৰলত থাকিব আৰু নিজৰ আমাৰ শৰীৰটো ঠিক থাকিব শৰীৰটো এই গতিকে ঠিক থাকিব যদি প্ৰাস্ৰাৱ পায়খানা ক্লিয়াৰ হোৱাৰ লগে লগে আমাৰ পেটৰ হেৰিখিনি ঠিক থাকিব স্কিনো লগতে ঠিক থাকিব স্বাস্থ্যৰ কাৰণে আমাৰ নিজৰ স্বাস্থ্যটো আমি নিজেই যত্ন ল'ব লাগিব আমি ডাঙৰ যতন ল'লে সৰু ল'ৰা ছোৱালীকো আমি তেনেদৰে আমি তেওঁলোকক এটা শিক্ষা দিব পাৰিম স্কুলত আজি হয় নাই বাইদেউ অঁ সেই চাই অঁ অঁ সেই এতিয়া আমাৰ বেজী কেম্প আমাৰ এতিয়া কেম্প সেই কেম্পত আমি ড'ছ বেজী এতিয়া দিবলগীয়া হয় আমি ঘৰে ঘৰে এতিয়া ল'ৰা ছোৱালী এতিয়া পলিঅ' হেৰি খোৱাইছে নাই আমাৰ ডিউটি আছে আমি তেওঁলোকক যদি লৈছেনে নাই আমি গোটেইখিনি আকৌ খবৰ কৰিবলগীয়া হয় আমি যাওঁগৈ সেইখিনি খবৰ কৰিবলৈ তেওঁলোকে কোনোবা থাকি গৈছে নেকি যিহেতু নেকি থাকি গ'লে মানে কি হ'ব আমাৰ নিজৰ কাৰণেও আমাৰ দিগদাৰ হ'ব এজন সৰু ল'ৰা ছোৱালী এটাই যদি সময়ত বেজী নাপায় স্বাস্থ্যটো সি পৰি যাব সেই গতিকে নিজৰ স্বাস্থ্য নিজৰ হেলটো আমি নিজেই যতন কৰিব লাগিব যতন কৰাৰ পাছতো আমি ল'ৰা ছোৱালীখিনিও আমি স্কুললৈ যি ধৰণে আমাৰ এতিয়া চৰকাৰী যিখিনি আমাক অংগনবাদী আমাৰ এতিয়া হেৰিয়লৈ পঠায় সেইখিনি বস্তু তেওঁলোকে গোটেই ল'ৰা ছোৱালী আমি পাইছেনে নাই ঘৰ আহি স্কুললৈ আহিছেনে নাই তেওঁলোকক খিচিৰী ফিচিৰী বনাই মেলি আজিৰ এদিন খিচিৰী দিলে আজিৰ এদিন চানা দিলোঁ যিখিনি অৰ্ডাৰ আহে তেনেকৈ আমি ভালদৰে বনাই মেলি চাফ চিকুণ কৰি তেওঁলোকক দিব লাগিব তেওঁলোককও তেতিয়া স্বাস্থ্যটো ভালেই থাকিব অঁ অঁ আপুনি আপোনাৰ এনেই ল'ৰা ছোৱালী ষ্টুডেণ্ট কিমান আছে পঞ্চাছমান আছে ন আপোনাৰ বস্তু বাহানি ভালদৰে দিয়া হয় নহয় দিয়ে নহয় পঠাই নহয় অঁ আপুনি এইখিনি ঘৰতে স্কুলতে বনাই দিয়ে নে এয়া আপুনি ঘৰে ঘৰে স্কুলতে দি পঠায় অঁ অঁ অঁ স্কুলতে বনাই মেলি দিয়া হয় অঁ অঁ অঁ এতিয়া বেজী চেজী এইবিলাক কেম্পত আহিলে চবখিনি নিয়া হয় নহয় অঁ অঁ ঠিকে আছে তেনে অঁ অঁ ঠিক আছে অঁ হ'ব বাৰু